অসমত আপোনাৰ ধৰ্মাৱলম্বী ধৰ্ম বুলি ক'বলৈ গ'লে আপোনাৰ মেইনলি আপোনাৰ তিনিটা ধৰ্ম হিন্দু ধৰ্ম মুছলিম ধৰ্ম আৰু খ্ৰীষ্টিয়ান কিন্তু বিশেষকৈ হিন্দু ধৰ্মৰ মানুহ প্ৰায় আপোনাৰ ষাঠি পাৰচেন্ট আৰু মুছলিম ধৰ্মৰ মানুহ প্ৰায় আপোনাৰ থাৰ্টি ফৰটি তাৰ পিছত আপোনাৰ দহ পাৰচেন্ট মানে দহ পাৰচেন্ট মানুহ আপোনাৰ খ্ৰীষ্টিয়ান খ্ৰীষ্টিয়ান মানুহ বহুত কম এতিয়া প্ৰথমতে আপোনাক ধৰ্মৰ মানুহ ধৰ্মৰ বিষয়ে হিন্দু ধৰ্মৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ হিন্দু ধৰ্মৰ বৰ্ণ হিন্দু মানুহ অসমত বেছিকৈ আছে বা আপোনাৰ সংখ্যাগৰিষ্ঠতা আছে এতিয়া কথাটো হ'ল যে বৰ্ণ হিন্দুসকলৰ মাজত বহুতো ভাগত বিভক্ত হৈ আছে অসমীয়া জাতিটো আৰু অসমীয়া জাতি বুলি ক'বলৈ গ'লে এই এটা আপোনাৰ বহুতো জাতি লগ হৈ বহুতো জাতি উপজাতি বহুতো উপজাতি লগ হৈ বহুতো উপজাতিৰ শব্দ কিছুমান লগ হৈ অসমীয়া ভাষা বা অসমীয়া জাতি হৈছে যেনে কোঁচ ৰাজবংশী আপোনাৰ আহোম কছাৰী মটক মৰাণ তিৱা বড়ো আদি সকলো জাতি বৰ্ণ হিন্দুৰ এইবিলাক জনজাতিত বৰ্ণ হিন্দু মানুহ লগ লাগি যেনে আমাৰ অসমীয়া জাতিটো হৈছে আৰু এই অসমীয়া জাতিয়ে অসমীয়া জাতিৰ কলিতা শৰ্মা বা আৰ্য্য বা আপোনাৰ কেওঁট আদিৰ মানুহ বহুতো আছে ৰাজ্যখনত এই জাতিকেইটাই মানে বৰ্ণ হিন্দুৰ এই জাতি যে উপজাতি কেইটাই আপোনাৰ চৰকাৰখন হোৱাত বা চৰকাৰখনৰ গঠন কৰাত মুখ্য ভূমিকা পালন কৰে এতিয়া কথাটো হ'ল মুছলমান মানুহ মুছলমান মানুহৰ আপোনাৰ প্ৰায় থাৰ্টি টু ফৰটি মানে ত্ৰিছৰ পৰা পঞ্চাছলৈ আপোনাৰ মুছলমান মানুহ আছে আৰু এই মুছলমান মানুহৰ দিশত অসমত দুটা ভাগত বিভক্ত এটা ভাগ হ'ল গৰীয়া মৰীয়া দেশী এই তিনিটা মুছলমানৰ জাতি মানে জাতি আছে অসমত আৰু এই তিনিটা জাতিৰ গৰীয়া মৰীয়া দেশী মানে প্ৰথম ভাগটোৰ গৰীয়া মৰীয়া দেশী আছে এই গৰীয়া মৰীয়া দেশীকেইটা হ'ল খিলঞ্জীয়া অসমীয়া মুছলমান আৰু বহুতে বহুতো ৰিচাৰ্চত বা বহুতো গৱেষণাত গম পোৱা গৈছে যে এই গৰীয়া মৰীয়া দেশীৰ আপোনাৰ জাতি মানে মুছলিম জাতিৰ সেই গৰীয়া মৰীয়া দেশীয়ে আপোনাৰ হিন্দু ধৰ্মৰ পৰা পৰিৱৰ্তন হৈ হিন্দু ধৰ্মৰ পৰা ধৰ্ম নিজৰ ধৰ্ম পৰিৱৰ্তন কৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছিল আজান ফকিৰৰ দিনত আৰু সেই কাৰণে এই মানুহখিনিক এই মুছলিম মানুহখিনি বা এই মুছলমান মানুহখিনিক আপোনাৰ অসমত কোৱা হয় যে তেওঁলোক খিলঞ্জীয়া অসমীয়া মুছলমান কিন্তু ডাঙৰ কথাটো হ'ল যে এই অসমীয়া খিলঞ্জীয়া খিলঞ্জীয়া মুছলমানক এতিয়া প্ৰত্যাহ্বান সৃষ্টি কৰিছে আৰু অসমৰ ৰাজনীতিত প্ৰায় সত্তৰ দশকৰ পৰা অসমৰ ৰাজনীতিত এটা জলন্ত সমস্যা আৰু এই ধৰ্মীয় মেৰুকৰণটো হৈছে বাংলাদেশী মুছলমান বা মিয়া মুছলমান

বাংলাভাষী মুছলমান এই মুছলমানখিনি বাংলাদেশী মুছলমানখিনি আপোনাৰ ধুবুৰী বৰপেট ধুবুৰী ব্ৰহ্মপুত্ৰ পাৰ হৈ ধুবুৰী বা ৱেষ্ট বেংগলৰে হৈ বা নহ'লে সেইফালে ত্ৰিপুৰা বা ত্ৰিপুৰা বা নহ'লে আপোনাৰ কৰিমগঞ্জ হাইলাকান্দি ডিষ্ট্ৰিকেৰে সোমাই নগাঁও মৰিগাঁও দৰং আৰু বৰপেটা প্ৰায় নামনি অসমৰ প্ৰত্যেকখন জিলাতে এওঁলোকে লাহে লাহে সংখ্যাগৰিষ্ঠতা হৈ সংখ্যাগৰিষ্ঠ হৈ আহিব ধৰিছে ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে প্ৰায় ত্ৰিছ শতাংশ মানুহে এতিয়া মুছলমান মানে আপোনাৰ সংখ্য সংখ্যা সংখ্যালঘু সমষ্টি বুলি কয় সংখ্যালঘু সমষ্টিলৈ পৰিৱৰ্তন হৈছে যেনে আপোনাক ক'ব গ'লে দলগাঁও সমষ্টি দৰ দৰঙৰ দলগাঁও সমষ্টিটো আপোনাৰ এতিয়া বৰ্তমান সংখ্যালঘু সমষ্টিলৈ পৰিৱৰ্তন হৈছে তাত কেতিয়াও হিন্দ বৰ্ণ হিন্দু মানুহে জিকিব নোৱাৰে তাত অকল মুছলমান মানুহ হ'ব লাগিব এইটো এটা মানে ৰুলত পৰিৱৰ্তন হৈছে আৰু এটা যিহেতু সমষ্টিটো সাধাৰণ শ্ৰেণীৰ কাৰণে জেনেৰেল কাষ্টৰ কাৰণে ৰিজাৰ্ভ বা সং সংৰক্ষিত হৈ আছে সেই কাৰণে আপোনাৰ সেই সমষ্টিটোত অকল মুছলমান মানুহেই খেলিব পাৰিব কাৰণ সেইটো এটা সংখ্যালঘু অধ্যুষিত বা মুছলমান মানুহ বেছিকৈ থকা সমষ্টি এতিয়া আপোনাক ক'বলৈ গ'লে খ্ৰীষ্টিয়ান খ্ৰীষ্টান জাতিটো বৰ অস পৃথিৱীৰ সকলোতকৈ এটা আগ্ৰসী জাতি বৰ পৰাক্ৰমী জাতি বা পৰাক্ৰমী ধৰ্ম যেতিয়াই ব্ৰিটিছ ভাৰতলৈ আহিছিল ওঠৰশ ছাবিশ চনৰ ইয়াণ্ডাবু সন্ধি মতে যেতিয়া ব্ৰিটিছ অসমলৈ আহে অসমলৈ আহোঁতে তেতিয়া ইয়াৰে পিছপৰা জনগোষ্ঠী পিছপৰা জাতি যেনে মিছিং জাতি যেনে আপোনাৰ বড়ো জাতি যেনে আপোনাৰ কাৰ্বি হওক বা বিভিন্ন ৰকমৰ সৰু সৰু জাতিবিলাক হওক সেই জাতিবোৰক সমাজত স্থান পোৱা সমাজৰ অসমৰ যিখন ব্ৰিটিছ অহাৰ আগৰ যিখন সমাজ আছিলে সেই সমাজখনত তেওঁলোক এটা এটা সৰু জাতি সৰু সৰু গাওঁবিলাকত অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বসবাস কৰিছিল আৰু যেই খ্ৰীষ্টানৰ আপোনাৰ ইংৰাজসকল আহিল যেতিয়া ব্ৰিটিছসকল আহিল ব্ৰিটিছ আহি তেওঁলোকৰ মিছনেৰীবিলাকে খ্ৰীষ্টান মিছনেৰীবিলাকে এই জাতিৰ মানুহবিলাকক হেৰি কৰিলে আপোনাৰ তেওঁলোকৰ তেওঁলোকক পঢ়া খোৱা বা আপোনাৰ অৰ্থনৈতিকভাৱে সহায় কৰাত এই মানুহবিলাকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব ধৰিলে কিন্তু চাবলগীয়া কথাটো হ'ল অসমৰ যিখিনি আপোনাৰ কলিতা মানুহ অসমৰ যিখিনি কোঁচ ৰাজবংশী মানুহ অসমৰ যিখিনি শৰ্মা মানুহ যিখিনি উচ্চ জাতিৰ হিন্দু মানুহ যিখিনি আপোনাৰ অসমত আছে এই এই এই মানুহখিনিয়ে খ্ৰীষ্টান ধৰ্ম এতিয়ালৈ আজিলৈ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই কিন্তু মিচিঙেই হওঁক বা বড়োৱেই হওক বা কাৰ্বিয়েই হওঁক এই যিখিনি পিছপৰা জনজাতি আছিল সেই জনজাতিৰ কিছু সংখ্যক প্ৰায় চিক্সটি পাৰচেন্ট চাৱ সত ষাঠি শতাংশ ষাঠি শতাংশ মানুহে এতিয়ালৈ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে এতিয়া আহোঁ আমি ৰাজনীতিৰ কথালৈ ৰাজনীতিৰ কথা ক'বলৈ গ'লে যিখিনি মুছলিম অধ্যুষিত এৰিয়া তাত আপোনাৰ এতিয়া মুছলিম প্ৰতিনিধি আৰু যিখিনি হিন্দু অধ্যুষিত এৰিয়া বৰ্ণ হিন্দু অধ্যুষিত এৰিয়া সেইবিলাকত আপোনাৰ হিন্দু ধৰ্ম হিন্দু ধৰ্মৰ মানুহে উঠে অসমত ধৰ্ম জাতি ভাষা আদিয়ে ৰাজনীতিত বহুত বেছি লগাতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰে আৰু এই ধৰ্মীয় মেৰুকৰণৰ কাৰণেই প্ৰায় সত্তৰ দশকৰ পৰা অসমীয়া যিখিনি বৰ্ণ হিন্দু মানুহ আছিল সেই বৰ্ণ হিন্দু মানুহে অসমৰ ৰাজনীতিত এই বাংলাদেশী মুছলমানৰ যি ভোটৰ সংখ্যা বাঢ়িছিল সেই বঢ়াটোক লৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভণি কৰিছিল আৰু প্ৰায় আশী তিৰাশী পঁচাশী চনলৈ এই এটা আন্দোলন গঢ় লৈছিল যাক নাম দিয়া হৈছিল অসম আন্দোলন অসমৰ ছাত্ৰ সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এই আন্দোলন পৰিচালিত হৈছিল এতিয়া যে যেতিয়াই আপোনাৰ এই ভোটৰ লিষ্টৰ কথা বা যেতিয়াই আপোনাৰ ধৰ্মৰ কথা আহে তেতিয়াই এই অসম আন্দোলনৰ কথা বা অসমত বিস্তাৰ কৰা অসমত বিচ ধৰ্মীয় মেৰুকৰণৰ কাৰণে হোৱা এই অত্যাচাৰবোৰ বা অসমীয়া জাতিক ধ্বংস কৰাৰ যি পৰিকল্পনা এইবোৰ দেখিবলৈ পোৱা যায় আৰু এইবোৰ ইছ্যু লৈয়ে প্ৰায় সত্তৰ দশকৰ পৰা অসমৰ ৰাজনীতি প্ৰভা প্ৰভাৱিত হৈ আহিছে ধৰ্মই ৰাজ্যখনৰ ৰাজনীতিত যে এশ শতাংশই প্ৰভাৱ বিস্তাৰ কৰে ইয়াৰ পৰাই আমি বুজি পাবলৈ সক্ষম হওঁ